অঁ হেৰি বৰষা চাংমাই হয়নে বাৰু এই মই আপোনালোকৰ তাত সেই শিৱসাগৰলৈ ফুৰিবলৈ যাম কৈছিলোঁ এইবোৰ জেগা চাবলৈ ৰংঘৰ কাৰেংঘৰ এনেকুৱাবোৰ চাবলৈ যাম বুলি ভাবিছোঁ এতিয়া তাত থাকিব পৰা কিবা ব্যৱস্থা আছে নাই বাৰু

আৰু হেৰি

অঁ এই যামেই অহা সপ্তাহত অহা সপ্তাহ নহয় আৰু দুদিনমানৰ পাছতে যাম আৰু মই মানে আগতীয়াকৈ খবৰ কৰি থৈছোঁ আপোনাৰ সেই নাম্বাৰটো পালোঁ মানে মানুহ এজনৰ ওচৰত খবৰ কৰিছিলোঁ হেৰি আপুনি জানিব বুলি ক জানিব বুলি ক'লে আৰু সেইকাৰণে বোলো আপোনালৈ ফোন এটা মাৰি চাওঁচোন বোলো থাকি থকা মেলা সুবিধাবোৰ কেনেকুৱা বোলো

এতিয়া হেৰি ৰংঘৰলৈ যাওঁ বুলি ক'লে গাড়ী ব্যৱস্থাটো কেনেকুৱা হ'ব এতিয়া অঁ

হ'ব তেন্তে হেৰি মই যাম বাৰু অঁ গৈ পিনে মই সেই পাতিম বাৰু আপোনাৰ লগত অঁ অঁ অঁ হ'ব বাৰু ফোনটো ৰাখিছোঁ